মই পৰম্পৰাগতভাৱে কাগজ কলমতকৈ আজিৰ যুগত ডিজিটেল মাধ্যমত লেপটপ বা মবাইলত টাইপ কৰাটোৱে পচন্দ কৰোঁ যে যিহেতু ই সময় অতি কম সময়ৰ ভিতৰত বহুতো বহুত ডাঙৰ ডাঙৰ পেৰেগ্ৰাফ বা আদি টাইপ কৰি দিব পাৰে যিটো কাগজ কলমত লিখিবলৈ বহুতো সময়ৰ দৰকাৰ তে শেহতীয়া বছৰবোৰত লিখনী আচলতে সকলোৱে কাগজ কলমৰ পৰা ফালৰি কাটি আহি ডিজিটেল মাধ্যমত মবাইল বা লেপটপত টাইপ কৰিবলৈ লৈছে